মোৰ এজন ভাইটি আছে আৰু এজনী ভণ্টী আছে যিহেতু মই সিহঁততকৈ অকণমান ডাঙৰ পৃথক বুলিবলৈতো আৰু তেনেকৈ নাই কিন্তু মোৰ হবিটো বেলেগ আৰু সিহঁতৰ মানে যিটো হবি ৰুচি অভিৰুচি বুলি সেইটোতো বেলেগ মানে যিহেতু সৰু আজিকালি আজিকালি জেনেৰেশ্যন আজিকালি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী যিহেতু মইয়ো তাতকৈ সিহঁতৰো বয়সটোৰ ডিফাৰেন্স হ'ব চাগে বিছ পঁচিছ বছৰমান হ'ব সিহঁতৰ পাৰ্থক্য বয়সৰ তাৰতম্য এতিয়া কেতিয়াবা ভাইটি আৰু ভণ্টীয়ে মাৰপিট লাগে কিন্তু যেতিয়া মই অকণমান জোৰকৈ খঙেৰে কওঁ তেতিয়া সিহঁতি শান্ত শিষ্টকৈ থাকে বাৰু যিহেতু মোৰ কথা শুনে তেতিয়া মৰম লাগে বহুত মৰম লাগে যিহেতু নিজৰ তেজৰ সম্পৰ্ক পৃথক বুলিবলৈ তেনেকৈ নাই কিন্তু মই পঢ়ি ভাল পাওঁ সিহঁতে মানে ম'বাইল চায় খুব ম'বাইল চায় সিহঁতে ম'বাইল চাই ভাল পায় মানে মই কেতিয়াবা গালি দিওঁ বাৰু গালি দিওঁ গালি দিয়াত তেতিয়া ম'বাইলটো থৈ দিয়ে তেতিয়া পঢ়ি তেতিয়া পঢ়িবলৈ যায় আৰু